আমাৰ গাঁৱত আজিকালি মানে বহুত ধৰণৰ ব্যৱসায় মানে গঢ়ি উঠিছে মানে যেনেকে মহিলাখিনিয়ে মহিলাখিনিয়ে আত্মসহায় গোটৰ জৰিয়তে মানে লাৰু পিঠা এইবিলাক বনোৱা ব্যৱসায় গঢ়ি তুলিছে মানে মানে শাল বোৱা গামোচা তামোচা মেখেলা চাদৰ আদিকে বোৱা মানে এনেকুৱা মানে ব্যৱসায় গঢ়ি উঠিছে তাৰপিছত দোকান পোহাৰটো বিশেষকৈ আছেই এনেকুৱা বহুত ধৰণৰ মানে আত্মসহায় গোটৰ জৰিয়তে মানে মহিলাখিনিয়েও আগবাঢ়ি যাবলৈ সক্ষম হৈছে